হেল্ল' কেব এজেঞ্চি আপোনালোকৰ মই এখন কেব বুক কৰিছিলো ড্ৰাইভাৰজনে দেৰি কৰিছে মোৰ ট্ৰেইন এতিয়া দেৰি হ'বগৈ ট্ৰেইন পাবলৈ মোৰ সময় হৈ গ'ল মই বেলেগ এখন অ'টো পাইছো আপোনালোকৰ কেবখন মই কেনচেল কৰিছো নহ'লে মোৰ ট্ৰেইনখন মিছ হৈ যাব